হেল্ল' দোস্ত শুন আকৌ সেইদিনাখন মই যে মোবাইল এটা লৈছিলোঁ ইমান ফাল্ ফাল্টু মোবাইল দেই নেটৱৰ্কো ভালকৈ নেপাওঁ আৰু বেটেৰী চাৰ্জিঙো ভালদৰে নহয় বুজিছনে কিবা এটা ডাউনলোড কৰিবলৈ গ'লে ডিষ্টাৰ্ব হে ডিষ্টাৰ্ব আৰু ফোন কৰিবলৈ গ'লেতো কথাই নাই নেটৱৰ্ক নেথাকে ইমান এটা যে বেয়া বুলি মই ভবাই নাছিলোঁ গম পাইছ নে নাই কি যে কৰোঁ ঘূৰায়ে দিওঁগৈ নে কিয়ে নে ভাবিছোঁ আৰু ফটোবিলাক ফটোবিলাক একেবাৰে মদৰুৱা মদৰুৱাকৈ উঠে স্পষ্ট নহয় কেমেৰাটো একেবাৰে বেয়া বুইছনে কি কৰোঁ বাৰু মই একো উপায় নাই পোৱা দেই মূৰাটোৱে গৰম হৈছে এনেই পইচা কেইটকা পানীত পেলালোঁ যেন লাগিছে গম পাইছনে তাকে ভাবিছোঁ কি কৰোঁ এইটো দি পিনে নতুন এটা আনোনে কি আনো বুলি ভাবি আছোঁ অ'